অঁ পাৰ্চেল কি নাম আপোনাৰ হয় কোন তাৰিখে অৰ্ডাৰ কৰিছিল আপুনি হয় হয় এইকেইদিন মানে আপুনি চাৰিদিন আগত কৰিছিল নহয় নে হয় এইকেইদিন মানে অলপ বানপানীৰ কাৰণে হেৰি হৈ আছিল পাৰ্চেলবোৰ আমি ৰিচিভ কৰিব পৰা নাই আপোনাৰ সেইটো অনলাইনৰ পৰা হেৰিত দেখাই আছে তথাপিতো আপুনি কালিৰ ভিতৰত পাই যাব লাগে নাই মানে তাকেটো আপুনি আপুনি কালি ল'ব নোৱাৰিব নেকি আপুনি কোনটো এড্ৰেছত ল'ব বিচাৰে আপোনাৰ এড্ৰেছটো এড্ৰেছটো হয় দেখাই আছে মোৰ অঁ আপুনি হয় হয় মানে আৰু মোৰ অলপ পাৰ্চনেল প্ৰবলেম হ'ল মানে গাড়ীখনৰ অলপ তেল শেষ হ'ল তেনেকুৱা হ'ল আপোনাৰ পাৰ্চেলটো মই দিব পাৰিম কিন্তু অলপ টাইম লাগিব আপুনি আবেলিলৈ ৰ'ব পাৰিব নেকি আবেলি চাৰি আপুনি আবেলি চাৰিটা বজাৰ ভিতৰত পাৰ্চেলটো ল'ব আৰু আপোনাৰ এড্ৰেছটো বাৰু মই যাম আৰু অলপ পিছত যাম পাৰ্চেলটো মানে ড্ৰপ কৰিব লাগিব নাই নাই আজি দিম বাৰু আপোনাক আপুনি অলপ ৱেইট কৰিব লাগিব আৰু চাৰিটা বজাৰ আগত দি দিম বাৰু হয় হয় মই চেষ্টা কৰিম চাৰিটা বজাৰ আগত আপুনি পাই যাব ইমান হেৰি কৰিব নালাগে বাৰু হয় হয় হয় ঠিক আছে বাৰু